হেল্ল' অ অঁ অঁ অঁ অঁ কওক লাগিছে হয় হয় লাগিছে অঁ অঁ হ'ব হ'ব কওক অঁ কওকচোন আপোনাক কি কি কথানো জানা আপুনি কওক কি হ'ল ছাগলী মানে হেৰি হৈছে গা বেয়া হৈছে নেকি অ আপুনি ফৰ্ম দিছে ধৰি লওক দিছে মানে এতিয়া আপুনি পা আহিব অফিচলৈ আহিব লাগিব তাৰপিছতে নি আপোনাৰ ধৰি লওক যদি গৰু গা বেয়া ছাগলী ছাগলী যদি গা বেয়া হৈছে তেতিয়া ধৰি লওক আপুনি দৰব নিব পাৰিব দৰব বাৰু আছে দৰব লৈ যাব পাৰিব আৰু গৰু কাৰণেও দৰব নিব পাৰিব পিল ছিল আৰু তেনে অঁ অঁ কওক

অঁ আপুনি আধাৰ কাৰ্ড ধৰি লওক এইটো ভোটৰ কাৰ্ড এবাৰ আধাৰ কাৰ্ডটো আনিলে হ'ব ভোটৰ কাৰ্ড নালাগে গম পাইছেনে নাই আধাৰ কাৰ্ডটো লৈ আহিব আৰু ধৰি লওক আৰু আনিব নালাগে আধাৰ আধাৰটো আহিলে হ'ব আধাৰটো লাগিব ফৰ্ম ধৰি ল আপুনি এইটো ফৰ্ম নি পেলাই আপোনাৰ ধৰি লওক এই হেৰি আমাৰ ভে ভেটেনেৰি ধৰি লওক হেৰি আছে এইটো চিভিল ছাৰ্জন আছে তেখেতৰতে ফৰ্ম দুখন ধৰি লওক ওলাই পেলাই তেখেতৰটো চহী কৰাব লাগিব গম পাইছিলে চহি কৰাৰ পাছত আৰু এনেই দি দিব লাগিব আপুনি দিলে ধৰি লওক এনেও আপোনালৈ আহিব আৰু কিবা এটা গমাই পঞ্চায়ত আন্দাৰটো দিছেনে নাই বৰ বিশেষ বাৰু আমি নেজানো তেওঁ আমাৰ ভেটেনেৰি ফালৰ পৰাও দুই একে দিয়া হৈছে এতিয়া ধৰি লওক ৰাস্তাই পাৰি কিছুমানে নিলেই ধৰি লওক এতিয়া তেওঁ চাৰ লগত কথাটো পাতিবলৈ আপুনি নিজে আহিলে ভাল হ'ব অঁ হেল্ল'

কি হৈছে বুলি ক'লে আপুনি বৰ ভালকৈ শুন নুশুনিলোঁ কওকচোন আকৌ কওক অঁ সবাদে পিল পাব বাৰু এনেই গুড়ি দৰব এটাও আছে আপুনি মাটব আহিব লাগিব আহিলেহে বস্তুটো অঁ অঁ অঁ